দিচ ক'ল ইজ নাউ বিং ৰেকৰ্ডেড

ঐ কোৱা অ' কোৱা ভাল ভাল তোমাৰ মই ঘৰতে তুমি অ' এই আমাৰ অ' কোৱাচোন আমাৰ ধেমাজিত এটা প্ৰ'গেম পাতিছে নহয় এই এনেকৈ কিবা আপোনাৰ তোমাৰ খেল ফুটবলৰ খেল এই অ' ষ্টেট লেবেলৰ আকৌ এই কিবা পোন্ধৰ ষোল্ল তাৰিখে আকৌ লগতে বিহু পাতিছে তাৰপিছত হয় হয় গায়ক চায়ক গায়ক নীল আকাশ আহিব বুলি কৈ শুনিছো বাৰু হয় নেকি আহিবা এই আমাৰ লগ তোমাৰ তাৰে তাৰে দুটামান ল'ৰা লগৰ আহিম বুলি কৈছে সিহঁতৰ লগত গুচি আহিবা তুমিও হয় আহিবা দেই মই ফোন কৰি দিম বাৰু তোমাক দেই ঠিক আছে অ'